নমষ্কাৰ মই আপোনালোকৰ প্লেটফৰ্মৰপৰা এটা মোবাইল অৰ্ডাৰ দিব বিচাৰোঁ মবাইলটো ৰিয়েলমি ফাইব এছ মোবাইলটোৰ সকলোখিনি বিশেষতা মোৰ খুবেই পচণ্ড হৈছে কিন্তু আপোনালোকৰ প্লেটফৰ্মত এইটো ডিছকাউণ্ট দি আছে সেই ডিছাকাউণ্টটো মোৰ নিজৰ বাজেটৰ ভিতৰত পৰা নাই সেয়েহে মই আৰু অলপ ডিছকাউণ্ট বিচাৰি অনুৰোধ জনাইছোঁ মোবাইলটোৰ বিষয়ে যিমানখিনি কথা আছে সকলোখিনিয়ে ভাল মোবাইলটোৰ ৰেম মোবাইলটোৰ ডিছপ্লে মোবাইলটোৰ সকলোখিনি গুণ খুবেই পচণ্ড হৈছে মোবাইলটো কাম আহিব মোবাইলটোৰ বিভিন্ন ধৰণৰ এপ ব্যৱহাৰ কৰি মই নিজৰ দৈনিক কামবিলাকো সুকলমে কৰিব পাৰিম আৰু মই ইউটিউব চিউটিউব চাই বা অন্যান্য ধৰণৰ এপবিলাক চাই পঢ়া শুনাৰ ক্ষেত্ৰতো মই এই মোবাইলটো যথেষ্ট ব্যৱহাৰ কৰিব পাৰিম কিন্তু আপোনালোকে যিটো ডিছকাউণ্ট দি আছে সেই ডিছকাউণ্টটোত ল'বলৈ মোৰ এতিয়া অসুবিধা হ'ব মোৰ অসুবিধা নিজৰ বাজেটটোৰ কাৰণে ঘৰুৱা সমস্যা বা ইত্যাদি বিভিন্ন ধৰণৰ কথাৰ কাৰণে এতিয়া মই মিলাব নোৱাৰিম সেয়েহে মই ভাবিছোঁ যে এই বস্তুটো যদি মই আৰু অলপ ডিছকাণ্টত পাওঁ মোৰ অতিকৈ সুবিধা হ'ব মোবাইলটোৰ দামৰ হিচাপত মোৰ ক্ষেত্ৰত মিলা নাই এতিয়া মই গেম খেলিবৰ কাৰণেও মোবাইলটোৰ বহুত প্ৰয়োজন হয় আজিকালি দিনত গেম নেখেলাকৈ কোনো থাকিবই নোৱাৰে সকলোৱে গেম খেলিব বিচাৰে সকলোৱে ফটো মাৰিব বিচাৰে মোবাইলটোৰ কেমেৰাটো বহুত সুন্দৰ মোবাইলটোৰ কেমেৰাটো বিভিন্ন ধৰণৰ ফিছাৰছ আছে যিখিনি মই ব্যৱহাৰ কৰিব বিচাৰোঁ মই বিভিন্ন ধৰণৰ ভিডিঅ' কৰিব বিচাৰোঁ মই য'ত ত'ত ফুৰিবলৈ যাওঁ সেই হিচাপত ভিডিঅ' কৰিবৰ কাৰণেও মোৰ মোবাইলটো বহুতেই প্ৰয়োজনীয় হৈছে মোবাইলটোৰ বেটেৰী লাইফটো বহুত ভাল সেইকাৰণেও মই মোবাইলটো ল'ব বিচাৰিছোঁ গতিকে এটা ভাল ডিছকাউণ্ট পালে মোবাইলটো মোৰ বহুত কামত আহিব মোবাইলটোৰ কেমেৰাও চাৰিটা লগতে মোবাইলটোৰ ৰেমটোৱে বহুত কামত দিব মোক সেইকাৰণে মই অধিক ডিছকাউণ্টত এই মোবাইলটো ল'ব বিচাৰিছোঁ তাৰ উপৰি মই ক'ব বিচাৰিছোঁ যে মোবাইলটোৰ চাৰ্জিং স্পিডটোও বহুত ভাল মোবাইলটো পতককৈ চাৰ্জো হ'ব মই য'ত ত'ত লৈ যাওঁতে সুবিধা হ'ব মোবাইলটো পতকৈ নভগা বিধৰ গতিকে মোবাইলটো আপোনালোকে আৰু অলপ যদি ডিছকাউণ্টত দিয়ে মোৰ সুবিধা হ'ব আপোনালোকে আপোনালোকৰ প্লেটফৰ্মটোৰ পৰা মোক কোপন নাইবা প্ৰ'মক'ড যদি দিব পাৰে তাৰ বাবে মই অনুৰোধ জনাইছোঁ মোৰ বৰ্তমান আৰ্থিক অৱস্থাৰ সমস্যাৰ হেতু মই সেই ডিছকাউণ্টটোত ল'ব পৰাত নাই গতিকে আপোনালোকে মোক আৰু অধিক কম দামত প্লেটফৰ্মটোৰ পৰা ৰেহাই দিয়ক নাইবা আপোনালোকৰ কম্বো প্ৰম'কড মোক প্ৰদান কৰক এইটোৱে মোৰ অনুৰোধ